আমাৰ ঘৰত পোহনীয়া হাঁহ কুকুৰাৰ বিলাকৰ ৰূপ বৰ ওপৰত নানা ধৰণৰ বেমাৰ হ'ব পাৰে বেছিকৈ ফাগুণ চ'তত বতাহৰ দ্বাৰা বিয়পি অহা বীজাণুত ৰোগ হয় আচিনা মূৰ ঘূৰণি তেনেকুৱা ধৰণৰ বেমাৰবিলাক আহে তাত আমি প্ৰতিৰোধ কৰোঁ চাফ চিকুণকৈ ধোৱাই পখলাই যতনেৰে ৰাখিবৰ চেষ্টা কৰোঁ আৰু পোহনীয়া চৰাই স্বাস্থ্যৱান কৰি ৰাখিবলৈ আমি খোৱাই বোৱাই আৰু গোৱালৰ ৰখাৰ ব্যৱস্থাত ধুনীয়াকৈ চাফ চিকুণ কৰি ৰখা হয় এনেদৰেই আমি পোহ পালন দি প্ৰতিৰোধ কৰি থওঁ